পোহনীয়া জন্তুৰ ভিতৰত বিশেষকৈ আমি গৰুৱেই ভাল পাওঁ আমাৰ অসমীয়া মানুহ হিচাপে গৰুটোৱেই প্ৰধান তাৰপৰা আমি গাখীৰ পাওঁ বা অন্যান্য কিছুমান গাখীৰ আমাৰ উপকাৰীও গতিকে গৰু ঘৰত থাকিলেও ভাল লাগে বিশেষকৈ আমাৰ গাঁৱৰ ঘৰবিলাকত গৰু দৰকাৰেই গৰু নহ'লে আমাৰ মানুহবিলাকক সৰু বুলিয়েই কয় গাঁৱৰ ঘৰত আমাৰ এতিয়া টাউনত এতিয়া নাই তো গাঁৱৰ ঘৰত গৰুটো গৰু অতিকৈ দৰকাৰী পোহাতো আৰু গৰু ভাল পাওঁ গতিকে বেয়া পোৱাৰ ভিতৰত জন্তুৰ ভিতৰত মেকুৰী বেয়া পাওঁ এই মেকুৰী মানে হেই আৰু পোহনীয়া জন্তুত নপৰে কিছুমানে পুহে বস্তুটো লেতেৰা পেতেৰা তাৰ নোমবিলাকো বিজাণু আৰু বিশেষকৈ কুকুৰৰো আজিকালি ব্যৱস্থা লয় মানে ডাক্টৰৰ হতুৱাই বেজি দিয়ে দিলেও বিশ্বাস নাই কুকুৰৰ নোমবিলাক যদি খোৱা যায় নহয় কুকুৰ মেকুৰীৰ খোৱা গ'লে মানুহৰ ভয়ানক বেমাৰ হয় গতিকে সেই সেই বোধেৰে মই কুকুৰ মেকুৰী অলপ বেয়াই পাওঁ বহুতেই কুকুৰ পুহে তাৰ ওপৰত গৰুটো উৎকৃষ্ট গৰুটো খুবেই ভাল হ'লেই নেকি